নলবাৰী জিলাখনৰ উন্নয়নৰ বাবে বহুত বেছি কাম কৰিবৰ দৰকাৰ আছে চৰকাৰখনে বিশেষকৈ নলবাৰীৰ ৰাস্তা ঘাট ৰাস্তা ঘাটৰ যিটো অৱস্থা বা নলবাৰীৰ বিভিন্ন জেগাৰ মথাউৰিবিলাকৰ যি অৱস্থাই বৰ্তমান যাৰ কাৰণে তাৰ ইয়াৰ ৰাইজে জীয়াতু ভুগিব ভুগিবলগা হৈছে পানীৰ পানীৰ অল অকণমান বৰষুণ দিলেই ঘৰত পানীৰে ভৰি পৰে এইবিলাকৰ ক্ষেত্ৰত চৰকাৰে বহুতো ব্যৱস্থা ল'ব লগা আছে তাৰোপৰি বিদ্যুৎ বিদ্যুৎ যিমান সময় বিদ্যুৎ থাকে তাতকৈ বেছি সময় বিদ্যুৎ নোহোৱাকৈ থাকিব লগা হয় ৰাইজে বিদ্যুতৰ ক্ষেত্ৰতো বহুত বহুতখিনি উন্নয়নৰ প্ৰয়োজনীয়তা আছে তাৰ লগতে তাৰ লগতে নেটৱৰ্ক মোবাইল নেটৱৰ্ক আজিকালি ইন্টাৰনেটৰ প্ৰয়োজনীয়তা সকলোৱে বুজি পায় ইন্টাৰনেট নোহোৱাকৈ চলিব বহুত বেছি বহুত বেছি অসুবিধা ইন্টাৰনেট ল'ৰা ছোৱালীয়ে নিজৰ পঢ়া পাতিৰ পৰা আদি কৰি বিভিন্ন কামত ইন্টাৰনেট ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিব লগা হয় ইন্টাৰনেটৰ ভাল ব্যৱস্থা কৰি দিয়াৰো প্ৰয়োজনীয়তা আছে এই অঞ্চলত